ঠিক মই জুবিন জুবিন গাৰ্গৰ গীত মঞ্চত শুনিব মানে বহুত মন আছে বা শুনিছিলোঁ আৰু বহুত ইচ্ছা আছে শুনাৰ কাৰণে তেখেতৰ গীত বহুত ভাল লাগে তাৰোপৰি বহুত তেনেকুৱা আছে চবতকৈ জুবিন দাৰ গীতেই ভাল লাগে মই বুলি নহয় হয়তো চবেই ভাল পায় জুবিনৰ গীত তাৰোপৰি আমাৰ ইয়াতে এবাৰ আহিছিল জুবিনে চালোঁ জুবিনৰ গীত শুনিতো বহুত ভাল লাগি আছে আশা আছে আৰু এবাৰ জুবিনৰ গীত ওচৰৰ পৰা চোৱাৰ কাৰণে শুনাৰ কাৰণেই তাৰোপৰি তেনেকুৱা চব গায়ককে ভাল লাগে ভূপেন হাজৰিকাৰ গীত এতিয়াও শুনো কেতিয়াবা ভাল লাগে মঞ্চত ভূপেন হাজৰিকাৰ গীত কোনোবাই গালেও ভাল লাগে নিজেও কেতিয়াবা এনেই গাই থাকোঁ আৰু নাজানিলেও ভালকৈ তাৰপিছত এনেকৈ গায়ক আৰু এইবাৰ আমাৰ ইয়াতে আহিল মমিতা মিত্ৰ তেওঁৰ গীতো ভালেই লাগিছে আৰু বিহু মঞ্চত যিবিলাক গায়কে গীত গায়ক গায়িকাই গীত গাই ভালে ভাল লাগে শুনি চাই শুনি ভাল পাওঁ গান শুনিতো ভালেই পাওঁ আৰু আৰু তেনে জুবিনদাৰ প্ৰত্যেকটো গীতেই মোৰ ভাল লাগে জুবিনদাৰ কোনটো গীত মটলীয়া বতাহে বহুত ভাল লাগে তাৰপিছত ভালেই লাগে আৰু মানে জুবিনদাৰ গীত শুনি এনেকৈ প্ৰতিমা পাণ্ডে বৰুৱা তেখেতৰ গীতো বহুত ভাল লাগে তেখেত তেখেতৰ ঘৰ মোৰ ঘৰ ধুবুৰত তাৰ ওচৰত তেখেতৰ ঘৰো চাইছোঁ চাই আহিছোঁ তেখেতৰ ৰজা ৰাজকন্যা আছিলে প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপাৰীয়া লোকগীত গায় তেখেতৰ গীত বহুত বহুতেই ভাল লাগে যদিও বা তেখেত আমাৰ মাজত নাই তেখেতৰ গীত এতিয়াও ভালেই লাগে শুনি থাকোঁ যেতিয়াই সময় পাওঁ গীত শুনো পুৰণি গীতো ভাল লাগে নতুন গীতবোৰো ভাল লাগে আজিকালি বহুত নতুন নতুন গায়ক গায়িকা ওলাইছে কিন্তু পুৰণি গায়ক গায় পুৰণি যিবিলাক গায়ক গায়িকা আছিল তেখেতক কেতিয়াও পাহৰা নাযায় তেখেতৰ গীতবোৰ এতিয়াও মনত পৰি থাকে আজিকালি দেখি বিহু মঞ্চত নতুন নতুন বহুত গায়ক গায়িকাই গীত পৰিৱেশন কৰে ভাল লাগে কিন্তু পুৰণি গায়ক গায়িকা নিচিনা নহয় আৰু যি হওক জুবিনদাৰ গীত মোৰ চবতকৈ ভাল লাগে চবতকৈ প্ৰিয় আৰু